হেল্ল' হয় কোনে ক'লে হয় হয় কওকচোন হয় হয় অ' হয় হয়

হয় হয় পাৰিম নিশ্চয় পাৰিম আপুনি নিশ্চয় জানে শিৱদ'ল শিৱসাগৰ জিলাত অৱস্থিত একেবাৰে শিৱসাগৰ জিলাৰ মাজমজিয়াতে শিৱদ'লটো অৱস্থিত আৰু এই শিৱদ'লটো নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ শিৱসিংহই আছলতে তেখেতৰ পত্নী ফুলেশ্বৰী আছিল এগৰাকী শিৱসাগৰৰ দাঁতিকাষৰীয়া এটা অঞ্চল আছে অঞ্চলটোৰ নাম হৈছে ফুলপানী ছিগা সেই সেই অঞ্চলৰ পা তেখেতক ফুলেশ্বৰীক বিয়া পাতিছিলে আৰু তেখেত আছিলে দ'লৰ এগৰাকী দেৱদাসী নতি নৃত্য পতিয়সী আছিলে আৰু তেখেতে বিয়া পতাৰ পাছত তেখেতে সেই হিন্দু ধৰ্ম যেতিয়া গ্ৰহণ কৰিলে শিৱসিংহই তেতিয়া সেই ফুলেশ্বৰীৰ পৰাম ফুলেশ্বৰী আৰু তেখেতে যিটো মন্দিৰত তেখেতে নৃত্য কৰিছিলে ৰজাৰ ৰাণীয়ে সেই মন্দিৰৰ পুৰুহিতৰ পৰামৰ্শ ক্ৰমে শিৱদ'লটো নিৰ্মাণ কৰিছিলে আৰু যিহেতু শিৱসিংহই শিৱৰ নামত শিৱদ'লটো নিৰ্মাণ কৰিছিলে সেইকাৰণে শিৱদ'লটোৰ নাম শিৱদ'ল আৰু আপুনি জানে জানে ছাগে শিৱদ'লৰ যিটো ওপৰ অংশ যিটো চেংতামৰ যিটো কলচি হয় সেইটো সোণেৰে নিৰ্মাণ কৰা সেইটো সোণেৰে নিৰ্মিত আৰু শিৱদ'লৰ পাৰতে এটা পুখুৰী আছে সেই পুখুৰীটো শিৱসিংহ ৰজাই খন্দা খান্দিছিলে পুখুৰীটো শিৱসিংহৰ সেই দ'লৰ পৰা একেবাৰে যিটো মন্দিৰৰ যিটো মূল অংশ সেইটোৰ পৰা পুখুৰীটোলৈ এটা সুৰংগ আছে তাৰমানে পুখুৰীটোৰ লগত কানেক্টেড এটা সংযোগকাৰী এটা সুৰংগ আছে সেইটোৱে আৰু হয় আৰু কিবা জানিব বিচ হয় হয় হয় ধন্যবাদ হয় নিশ্চয় কৰিম হয় হয় ধন্যবাদ ঠিক আছে হ'ব হয় হয় হয়